মই বাইকিঙক এক আগ্ৰহ হিচাপে বৰ্ণনা কৰিবলৈ হ'লে মোৰ সৰুৰেপৰা বাইক ভাল লাগে আৰু বাইক মই সৰুতেই শিকা বাইক চলাবলৈ হ'লে এই নিৰ্দিষ্ট নিয়মসমূহ মানি চলিব লাগে ট্ৰেফিকৰ নিয়মসমূহ মানি চলিব লাগে বাইকিঙক এক আগ্ৰহ হিচাপে বৰ্ণনা কৰিবলৈ হ'লে মই নিজৰ কথাকেই ক'ব লাগিব বাইকিং মানে বিভিন্ন ধৰণৰ বাইক আমি চলাওঁ তেনেকৈ নিৰ্দিষ্ট এক সুবিধাজনক বাইক আমি ল'ব লাগে বাইক বাইকৰ যোগেদি আমি বহুতো ঠাই নিজ চকুৰে খালী চকুৰে দেখিবলৈ পাওঁ কিন্তু এই গাড়ীত গ'লে বা গাড়ীত গ'লে কোনো নিৰ্দিষ্ট ঠাইলৈ গ'লে বা পৰ্যটনথলীলৈ গ'লে সুবিধাজনকভাৱে ঠাইবোৰ দেখিবলৈ নাপাওঁ এই ঠাইবোৰ দেখিবলৈ হ'লে বাইকত যোৱাই সুবিধাজনক বাইকত গ'লে আমি খালী চকুৰে প্ৰাকৃতিক দৃশ্য এক ধৰণৰ আমি শক্তি অনুভৱ কৰোঁ বাইকিঙৰ সময়ত আমি কিছুমান নিৰ্দিষ্ট অনুভূতি এক ভিন্ন সোঁৱৰণীমূলক অনুভূতি অনুভৱ কৰোঁ যেনে বাইকৰ জৰিয়তে আমি কোনোবা এঠাইলৈ গ'লে বা দূৰ হওক বা ওচৰ এনেই দূৰ হ'লে বিভিন্ন ৰাস্তা ঘাই পথ আদিবোৰ দেখিবলৈ পাওঁ বিভিন্ন জেগাৰ বিভিন্ন লোকৰ দোকান পোহাৰ টাউন আদিবোৰ দেখিবলৈ পাওঁ আমি বাইকত গ'লে এক নিৰ্দিষ্ট গতিত যাব লাগে নিৰ্দিষ্ট গতিত গ'লে আমি এক ধৰণৰ বাইকিঙৰ যিটো আনন্দ সেইটো অনুভৱ কৰোঁ আমি উৎসাহ পাওঁ বাইকৰ চলাই বাইকৰ জৰিয়তে আমি বহুতো ঠাই ঘূৰিব পাৰোঁ বাইক এক সুবিধাজনক হয়